বৰ্তমান প্ৰচলিত ছ'চিয়েল মেডিয়াৰ ভিতৰত আমি ব্যক্তিগতভাৱে হোৱাট্ছআপ আৰু ফেচবুক এই দুইটা আমি ব্যৱহাৰ কৰোঁ বুলি ক'ব লাগিব আৰু এই দুটা সামাজিক মাধ্যম ব্যৱহাৰ কৰি আমি যথেষ্ট উপকৃত হৈছোঁ পৃথিৱীৰ বা বিশ্বৰ বিভিন্ন প্ৰান্তৰ খা খবৰসমূহ আমি নিমিষতে লাভ কৰিবলৈ সক্ষম হৈছোঁ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা বন্ধু বান্ধৱ চা চিনাকী লোকৰ লগত নিমিষতে সম্পৰ্ক স্থাপন কৰিব পাৰিছোঁ ভিডিঅ'ৰ যোগেদি সাত সাগৰ তেৰ নদীৰ ইপাৰে থকা বন্ধু বান্ধৱে কি কৰিছে কি খাইছে সেই সকলোখিনি আমি আজি তাৰিখত দেখিবলে পাইছোঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ জ্ঞান আমি সামাজিক মাধ্যমৰ যোগেদি আমি ইয়াতে বহি আমি সেইখিনি ল'ব পাৰিছোঁ গতিকে আমি ভাবোঁ সেই ছ'চিয়েল মিডিয়া প্লেটফৰ্মে বৰ্তমান বিশ্বক পৃথিৱীখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে